মাছ ধৰিবলৈ নাও যিটো ব্যৱহাৰ কৰা হয় নাওটোৰ কথা মানে কি আমাৰ যিটো আমাৰ বানপানী হোৱাৰ টাইমত যিটো নাও ব্যৱহাৰ কৰা যায় সেনেকুৱাই নহয় নাও বুলি ক'ব লাগিলে আমি বেলেগ বেলেগো নাও আছে কিন্তু আমাৰ যিটো আমাৰ জেনেৰেলি নাও আছে আমাৰ জেনেৰেলি যিটো নাও হয় সেইটো নাও হয় মাছ ধৰিবলৈ আমি মানে কি এনেকুৱা কৰা যায় ডাঙৰ সেইকাৰণে আমি সেই জাল পতা যায় যেতিয়া বানপানী হৈ যায় বানপানী যেতিয়া হ'ব হোৱাৰ লগে লগে আমি মানে কি নাৱত উঠি কিনি এজনে নাওঁ চলাই থাকোঁ এজনে মানে জালটো পাতি যায় যাব আৰু নেক্সট টাইম আকৌ নাওঁটো পাতি যায় কিনে পিছদিনাখনে আহি কিনে আহি আমি একেলগে দুজন আহি এজনে নাওঁ চলাই থাকোঁ চলাই কিনে চলাই আমি এজনে মাছটো মাছ যদি লাগিছে জালটো চাই গলোঁ চাই য'ত মাছ লাগিছে মাছটো উঠাই লওঁ ত' আমাৰ সেনেকুৱা বেলেগ বিশেষ নাওঁ বেলেগ নাৱৰ মানে বেলেগ বিশেষ নাই মানে আমাৰ ইয়াত মানে যেনেকুৱা মানে কি নাওঁ যেনেকুৱা জেনেৰেলি যেনেকুৱা নাওঁ বনোৱা যায় বেলেগ মানে কি সেনেকুৱা নাওঁৱে মানে কি এইটো কি কয় যেনেকুৱা অলপ হেভি নাৱৰ নিচিনা আমাৰটো নহয় আৰু আমাৰ মানে কি নৰমেল নাওঁ হয় মানে আমি পানীত চৰিব পাৰিলেই হয় আমি পানীত চৰি কিনে আমাৰ এই নাওঁটো বনোৱা যায় পানীত চলিব পাৰিলেই হ'ল মানে ইটো পাৰৰ পৰা সিটো পাৰ হ'ব পৰালৈকে সেনেকুৱা নাওঁহে বনোৱা যায় আমাৰ ইটো পাৰৰ পৰা সিটো পাৰলৈকে বনো যিটো নাওঁ বনোৱা যায় সেইটো সেই বস্তুটোৰ লগতে আমি লগতে যেতিয়া পানী হৈ যায় আমাৰ ইয়াত পানী হ'লে আমি মানে কি কৰোঁ মানে তাৰ মাছৰ যদি আমাৰ মানে কি পানী যিহেতুকে খোৱা খেতিটো বন্ধ হৈ যায় হৈ যোৱাৰ লগে লগে আমি মানে কি এই জাল ঘৰত মানে কিনি আনি থোৱা থাকে সেই জালটো পাতি কিনে মাছটো ধৰি কিনে সেই আঞ্জাটো আঞ্জা বনোৱাৰ কাৰণে মাছটো ধৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ কাৰণ আমাৰ সেইটো এটা আমাৰ শক্তি হয় কাৰণ আমি যি যিহেতুকে আমি কোনো মানে কি ফল ওগোৱাব পৰা নাই যিহেতুকে ওগোৱাব পৰা নাই তেতিয়া আমি মাছটোৰ মাছৰ পৰা মানে কি আমি আঞ্জাটো বনোৱাৰ কাৰণে চেষ্টা কৰোঁ মানে আলুটো অলৰেডি আমাৰ আগতে হৈ গৈছে তেতিয়া আলু দি মাছখিনি বনাব পাৰি সেইটো কাৰণ মাছটো বনো বনোৱাৰ কাৰণে আমি আমি মানে আলুটো আলুটো দি মাছটো বনাওঁ কিন্তু আমি এতিয়া কি কৰিছোঁ মানে কি এতিয়া যে পানী হৈছে আমি নাওঁটো চলাই কিনে আমি মানে জালটো পাতি দিওঁ পাতি দি কিনে আমি মানে যেতিয়া মাছ লাগে মানে গধূলি টাইমত ৰাতিপুৱা মাছ জালটো পাতি আহিলোঁ গধূলি টাইমত আমি মানে কি মাছটো মানে কি মাছ উঠাবৰ কাৰণে যাওঁ মাথটো যে যে যদি লাগে মাছটো লাগিলে মাছটো লাগে আৰু বাৰু মূৰা মূৰি টাইমত মাছটো লাগিলে মাছটো আমি ওলাই কিনে আহি কিনে আৰু জালটো আমি পাতি থৈ আহোঁ পাতি থৈ আহি আকৌ আমি মৰণিং ৰাতিপুৱা গুচি যাওঁ ৰাতিপুৱা যায় কিনে ৰাতিপুৱা যায় আমি মানে কি মাছটো উঠাই লওঁ তেতিয়া মা তেতিয়া ৰাতিপুৱা টাইমত আকৌ অলপ বেছি বেছি কৰি লাগে মাছটো কাৰণ ৰাতিপুৱা টাইমত আৰু মাছটো ওলাই আহে য'ত এই কাঠৰ মাজত থকা বা জংঘলৰ মাজত থাকে সেনেকে থাকিলে ওলাই আহে ওলাই আহি কিনে জালত লাগি যায় জালত লাগি যোৱাৰ লগে লগে আমি মাছটো উঠাব পাৰোঁ উঠাই লৈ আৰু মাছটো লৈ আহোঁ লৈ আহিলে মানে আমাৰ মানে নাৱত উঠাই কিনে লৈ আহোঁ লৈ আহি আমি মানে কি ঘৰলৈকে লৈ আহোঁ তাৰ পিছত আৰু গধূলি আৰু মই আৰু মানে গধূলি নাৱত জালটো পাতি থৈ আহোঁ